হেল্ল' হেল্ল' হয় হয় মই তাৰে পৰাই কৈছোঁ কওকচোন হয় হয় আছে হয় হয় পাব আপোনালোকে আমি হয় হয় গাইডৰ ব্যৱস্থাও হ'ব আৰু আপোনালোকে ফুৰিবলৈ আমি জীপ ছাফাৰিও ব্যৱস্থা কৰিব পাৰিম বা আপুনি যদি এলিফেণ্ট ছাফাৰি কৰিব বিচাৰে তাৰ ব্যৱস্থা কৰিব পাৰিম আপোনালোক কিমানজন মানুহ আহিব ঠিক আছে আপুনি এতিয়া যদি ক হ হৈ যাব পাই যাব আপুনি দুটা ৰুম উইথ কিটচেন থকা কটেজো আছে হয় হয় হয় মই এইটো জনাব পাৰিম আপুনি আপোনাৰ যেতিয়া আপোনাৰ ঠিক আছে ঠিক আছে ঠিক আছে বাইদ' আপোনাক মানে এতিয়া কটেজ লাগিব টুৰ গাইড এজন লাগিব আৰু আপোনাক হেৰি ফুৰিবলৈ আপোনাৰ পাঁচজন মানুহৰ কাৰণে এক'মডেশ্যন থকা খোৱাৰ সেইটো পৰা যাব আপুনি যদি নিজে বনাই খাবও খোজে তেতিয়াও আমি কটেজত আপোনাৰ কিটচেনৰ ব্যৱস্থা কৰি দিব পাৰিম আৰু আপোনাক টুৰ গাইড আমি প্ৰ'ভাইড কৰি দিম এতিয়া আপোনাৰ টাইমটো ভাল বতৰটোও এতিয়া ভাল হৈছে আপোনালোক আহিব পাৰে একদম ৰাতিপুৱা আপোনালোকে যদি দিনত পাইহি পিছদিনাই ৰাতিপুৱা আপোনাক এলিফেণ্ট ছাফাৰি ব্যৱস্থাও আমি কৰি দিব পাৰিম উইথ ওৱান টুৰ গাইড দুটা হাতীৰ লগত আপোনালোকে আৰ্লি মৰ্ণিং এলিফেণ্ট ছাফাৰিতো যাব পাৰিব নহ'লে যেনে দিনৰ টাইমত যাব খোজে আমি জীপ ছাফাৰিও ব্যৱস্থা কৰিব পাৰিম টুৰ গাইডৰ সৈতে ঠিক আছে হৈ যাব বাইদ' আপুনি মোক ডিটেইলছখিনি পঠাই দিব হয় হয় হয় অ' ঠিক আছে হ'ব পাৰিব